আমাৰ গাঁওখন লখিমপুৰ জিলাৰ তেলাহী মৌজাৰ দক্ষিণাঞ্চলত অৱস্থিত এই গাঁওখনৰ পূব আৰু পশ্চিম দুয়োটা পাৰে দুখন ব্ৰহ্মপুত্ৰৰ উপনৈ আছে সোৱনশিৰি আৰু ৰঙানদী বাৰিষাৰ সময়ছোৱাত প্ৰায় জেঠ মাহৰ পৰা ভাদ মাহলৈকে এই দুয়োখন নদীৰ পানীয়ে এই গাঁওখনক ব বুৰাই ৰাখে তথাপিও যিসকল লোকে কৃষিকৰ্ম কৰে তেওঁলোকে তাৰ মাজতেই এই নিজৰ মাটিত কৃষিকৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰি আছে কিছুমান লোকে সেই তেওঁলোকৰ নিজৰ মাটিতে যদিও বানপানীয়ে জুৰুলা কৰা অঞ্চল নিজৰ মাটিতে কৃষি কৰিও ধান মাহ সৰিয়হ আদি বিভিন্ন ধৰণৰ শস্যৰ খেতি ব্যৱসায়ভিত্তিত কৰি আছে ইয়াৰোপৰি গাঁওসমূহত গেলামাল শাক পাচলি তামোল পাণ কাপোৰ হাৰ্ডৱেৰ কছমেটিক আদি বিভিন্ন সামগ্ৰীৰ দোকান বজাৰবিলাক দেখিবলৈ পোৱা যায় গাঁৱৰ বহুতো যুৱকে মৎস্য় পালন গাহৰি পালন ব্ৰইলাৰ পালন আদি কৰি থকা দেখা গৈছে বহুতো যুৱকে সেই গাঁও অঞ্চলৰ পৰাই সেইধৰণে পশু বা ব্ৰইলাৰ আদি প্ৰায় কিনি আনি মাংসৰ ব্যৱসায়ো কৰা দেখা গৈছে মৎস্যজীৱিসকলে মাছ ধৰি আনি বজাৰত বিক্ৰী কৰাও দেখা গৈছে মুঠতে এই গাঁওখনৰ লোকসকলে ব্যৱসায়িক দিশত শাক পাচলি তামোল পাণ মাছ মাংস গেলামালৰ দোকান কাপোৰ কছমেটিক সামগ্ৰী হাৰ্ডৱেৰ আদি বিভিন্ন ধৰণৰ দোকান বজাৰৰ ব্যৱসায় কৰি থকা দেখা গৈছে তাৰোপৰি ইয়াতে কেইবাজনো লোক আছে যিসকলে এইটো ইণ্ডাষ্ট্ৰিয়েল ব্যৱসায় যিটো আমাৰ ভাটা ইটাৰ ইটাৰ ভাটা বুলি কোৱা হয় গতিকে সেই ধৰণৰ ব্যৱসায়ো ইয়াতে কৰি আছে হাৰ্ডৱেৰ সামগ্ৰী যোগান ধৰা ব্যৱসায়ীসকলে এইসমূহ সামগ্ৰীৰ ব্যৱসায়ো লগতে ৰাখিছে